মই মোৰ মানে ভ্ৰমণ বিশেষকৈ ইমান ক'তো যোৱা নাই কিন্তু এবাৰ এটা মানে চিজ'নত মই গৈছিলোঁ আপোনাৰ অৰুণাচল প্ৰদেশৰ যিটো টাৱাং হয় টাৱাঙত গৈছিলোঁ ফটো ল'বলৈ

মেম'ৰী হিচাপে আছে আমাৰ ইয়াত ফটোবোৰ বহুত ভাল লাগে আৰু মোৰ তেনেকুৱা মানে যিবিলাক মানে মানে প্ৰকৃতি প্ৰেমিক হয় আচলতে মই মানে প্ৰকৃতিৰ যিবিলাক ফটো হয় আপোনাৰ জীৱ জন্তুৰ ফটো হওক গছ গছনিৰ ফটো হওক পাহাৰ নদী এইবোৰ মানে ফটোবিলাক মাৰি নিজৰ কেমেৰাত বন্দী কৰি বহুত এটা সুখ অনুভৱ হয় মনত যিমান মানুহৰ ফটো মাৰি সুখ অনুভৱ হয় তাতকৈ বহুত বেছি মানে

তেনেকৈ মোৰতো বেছিকৈ বিশেষকৈ মানে প্ৰকৃতিৰ ফটো মাৰিয়েই ভালপাওঁ সেই সেইকাৰণে মই ভাৰতৰ এনেকুৱা কিছুমান জেগাত মানে যাবলৈ মন আছে ধৰক মানে কাজিৰঙা হওক তাৰপিছত আমাৰ মানস অভয়াৰণ্য় হওক ডিব্ৰু চৈখোৱা এনেকুৱা যিবিলাক মানে অভয়াৰণ্য় বিলাকত মোৰ বিশেষকে যাবলৈ বেছি মন আছে ভাৰতৰ যিকোনো ধৰণৰ মানে ৰাষ্ট্ৰীয় উদ্য়ানবিলাকত যাবলৈ মন আছে তেনেকুৱা তাত থকা জীৱ জন্তুবোৰ চিনেৰীবিলাক সেই দৃশ্য়বিলাক সকলোবোৰ মই কেমেৰাত বন্দী কৰিব বিচাৰোঁ